প্ৰথমতে কৃষ্ণ মাছ ধৰি মই বহুত ভাল পাওঁ যেতিয়া আমি জীয়ৰী হৈ আছিলোঁ তেতিয়া আমি দহ বাৰজনী ছো গোট খাই মাছ ধৰিবলৈ যাওঁ চেঁচা বিল ধলুৱা বিল সেইবিলাকত মাছ ধৰিবলৈ যাওঁ মাছ ধৰিবলৈ যাওঁতে আমি বিশেষ চালনী লৈ যাওঁ চালনীখন পাতোঁ আৰু সকলোবিলাক একেলগতে চালনী পাতি পিনি খেপিয়াই আহোঁ খেপিয়াই আহোঁতে যেতিয়া আমি ডাঙৰ ডাঙৰ গৰৈ মাছ পাওঁ তেতিয়া যিজনীয়ে গৰৈ মাছ পায় খুব হাঁহে আৰু বাকী কেইজনীয়ে তাইলৈ চাই কিছুমান ধেমালি কথা কয় সকলোৱে একে লগতে হাঁহি ধেমালি কৰোঁ আঁঠুৱা লৈ যাওঁ আঁঠুৱা যেতিয়া পানী দ' হয় বাম পানীত দুজনীয়ে ধৰি পিনি টানি মেটেকা ভৰাওঁ ডাঙৰ ডাঙৰ মাছ পাওঁ খুব ভাল লাগে দ' পানী হ'লে আমি সাঁতুৰিয়ে মেটেকা ভৰাওঁ সাঁতুৰি যেতিয়া মেটেকা ভৰাওঁ তাত আঁঠুৱাত ডাঙৰ ডাঙৰ মাছ আহে একেলগতে দহ বাৰজনী যেতিয়া গ্ৰাছকাৰ্প বা কাৱৈ মাছ আহে আমাৰ বহুত আনন্দ লাগে খুব হাঁহো কষ্টৰ আমাৰ ফল হ'ল এনেকে বুলি ভাবোঁ জানুৱাৰী যেতিয়া আহে আমি সকলো ছোৱালীয়ে কওঁ যে আমি জানুৱাৰীৰ দিনা পইচা খৰছ নকৰোঁ সিদিনা বছৰত পইচা খৰছ কৰিলে বছৰটোলৈ খৰছ হয় সেয়ে আমি চেঁচা বিলত যাওঁ দুজনী মানে খৰি গোটাই কেইজনী মানে চৰু কেৰাহী গোটাই কেইজনী মানে আমি মাছ ধৰোঁগে আৰু সেই মাছেই আমি ফূৰ্তি কৰি ফিল্ডত খানা খাম এনেকে কৈ আমি সকলোৱে মাছ ধৰোঁ কিন্তু এতিয়া সেইটো নহয় এতিয়া যদি মাছ ধৰি পিনি জীৱি তেনেকে ফূৰ্তি ফাৰ্তা কৰি সময় কটোৱা সময়ো নহয় এতিয়া ল'ৰা ছোৱালীবিলাকৰ পঢ়াৰ সময় বা নতুন নীতি আদৰ্শ লোৱাৰ সময় হয় চাকৰি নহয় ব্য়ৱসায় মাছ ধৰিবলৈ যাওঁতে হয়তো বেলাটো যায় দিনটো যায় তাত যদি সময় পঠিয়াই নহ'ব সেয়ে সেইটো মই নিবিচাৰোঁ এতিয়া বৰ্তমান যিটো যুগত যিটো কাম সেইটো কৰাটোহে বিচাৰোঁ